হেল্ল' ভাইটি তোমালোকৰ তাত যে এই মাত্ৰ ক্ষীৰখিনি অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰটো নালাগে বুলি মই ভাবিছোঁ কাৰণ তোমালোকক আকৌ ম'বাইলত পইচা দিয়াহে মই আকৌ ম'বাইলত পইচা দিব নাজানো যে সেই কাৰণে ক্ষীৰটো নালাগে বুলি কেঞ্চেল কৰি দিলোঁ আৰু বেয়া চেয়া নাপাবা দেই ভাইটি হ'ব দিয়া